হাঁহ কুকুৰা আমি খাবলৈ যাম নহয় মৰাৰ আগতে হেৰি বাচি ল'ব লাগিব আৰু হিন্দুসকলে হাঁহ কুকুৰা একেভাৱে টুকুৰা কিছুমানে ইলেক্ট্ৰিক শ্বৰ্ট দি মাৰে কিছুমানে ডিঙিটো টুকুৰাই দিয়ে কিছুমান মহাৰীও মাৰে আৰু মুছলিমবিলাকেতো আধা কটা কৰি থয় আৰু নগাবিলাকে যাঠি দি মাৰে ইলেক্ট্ৰি শ্বৰ্ট দিও মাৰে কিছুমানে নগা হ'লেও এনেকেই মাৰে আৰু হাঁহ কুকৰাবোৰ আৰু ইয়াৰ আঁৰত থকা নৈতিক বিবেচনাৰ বিষয়ে ক'ব ক'বলৈ গ'লে আমি হাঁহ কুকুৰাবোৰ বেমাৰ আজাৰ নোহোৱা ভাল বাচি ল'ব লাগিব চাই চিতি আৰু চাফ চাফাই কৰি মাৰিব লাগিব খাওঁতেও তেনেকৈ ভাল ধৰণে চাফ চাফাই কৰি কাটি মেলি খোৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু ইয়াৰ আঁৰত তেজবিলাক যাব দিবৰ কাৰণেই আমি ডিঙি কাটি দিয়ে কিছুমানে হেৰি কৰে এই তেজবোৰ যাবলৈ দি ধুনীয়াকৈ হেৰি কৰিব লাগিব এই কাৰণ এই তেজৰ পৰাই আমাৰ বেমাৰ আজাৰবোৰ আমাৰ গাত আহিব এইটো কাৰণে আমি বাছি চলিব লাগিব আৰু ভালধৰণে বনাই মেলি খাবৰ কাৰণেই কিবা কৰা হয় আৰু তাৰ পৰা কিছুমানে এইবোৰ হাঁহ মুৰ্গী মাৰি বইল কৰি পানী পেলাই ভাল ধৰণে ভাল ৰান্ধি বাঢ়ি খাব লাগিব বইল কৰিলে বেমাৰ আজাৰৰ পৰা বহুতখিনি মুক্ত পোৱা হয় মুক্তি পোৱা হয় সেইটো কাৰণে আৰু গাহৰিটোতো ভাল ধৰণে বইল নকৰি খালে বেমাৰ হ'বই সেইটোৰ পৰা বাৰিষা সময়ত বাৰি এইবোৰ মহ মহ হেৰিৰ পৰা বাচি চাই খাই কাৰণে গাহৰি বেছি বাৰিষা সময়ত গাহৰি মাংস খাবও নালাগে খালেও বৰ সাৱধানে বইল কৰি বা ভালদৰে দুই তিনি ঘণ্টা সিজাই খাব লাগে তেনেকৈ হাঁহ মুৰ্গীবোৰো হেৰি কৰিব লাগিব বাচি খাব লাগে বেমাৰ আজাৰ হোৱা মূৰ্গী আদি কৰি এইবোৰ খাব নালাগে এইবোৰে আৰু